ব্যৱসায় কৰিবৰ কাৰণে আমি ল'বলগীয়া হয় কাৰণ কিয় কুকুৰা এটা পুহিলেও গঁৰালটো বনাবলগীয়া হয় গঁৰালটো বনালেওঁ বাঁহ কাটি কৰি আনি বেৰ বনাবলগীয়া হয় বেৰ বনাই আকৌ খুটা পুতি কৰি টিং লগোৱা টিং লগাবলগীয়া নহয় বা খেৰ আনি চাবলগীয়া হয় সেইবাবে আমি মানুহজনক ল'বলগীয়া ল'ব লাগিবই কাৰণ আমি মাইকী মানুহে যিকোনো কাম কৰিব নোৱাৰোঁ মতা মানুহজন হ'লে মানে যিকোনো কামৰ সহায় হয় গঁৰালটো বনাব লাগিব কামি চাচিব লাগিব বা কাটিব লাগিব আকৌ দোকানৰ পৰা তাঁৰ কিনি আনি বেৰবিলাক বান্ধিব লাগিব আকৌ খুঁটাবিলাক গাঁত খান্দি পুতি মেৰামতি কৰি দা কোঠাৰ কোৰে ভেটিটো তুলিব লাগিব আৰু ভেটিটো তুলি কৰি সম মাটিখিনি সমান কৰি ধুমুচ মাৰিব ধুমুচে সমান কৰি ল'ব লাগিব খুঁটা পুতি বাঁহবিলাক বান্ধি ওপৰত টিং লগাব লাগিব তেতিয়া আমি কুকুৰাবিলাক তাত বা হাঁহ ভৰাই ৰাখিব পাৰিম আৰু ভৰাই ৰাখিব পাৰি সেইটো তাতে থৈ আমি কুকুৰা হাঁহ পুহিব পাৰোঁ মানুহজন যদি আমি মানুহজনক নলওঁ আমি নিজেই মাইকী মানুহে গঁৰাল এটা বনাবলৈ সক্ষম নহয় আৰু মানুহজনক লৈও আৰ্থিক টকা পইচাও লগত লাগিব টকা পইচা নহ'লে আমাৰ যিকোনো কাম কৰিবৰ বাবে অসুবিধা হয় এতিয়া টিংখিনি কিনিবলৈ কাৰণেওতো পইচা পাতি দৰকাৰ হয় বাঁহ নাথাকিলেও ঘৰত বাঁহ কিনিবলগীয়া হয় আকৌ বেৰ বান্ধিবৰ কাৰণে তাঁৰ কিনিবলগীয়া হয় এইবিলাক মাটি ভৰাবৰ কাৰণে মানুহ নিজে কৰিব নোৱাৰিলেও ঘৰত মানুহ মাতি পিনে হাজিৰা দি মাটি ভৰাবলগীয়া হয় মাটি ভৰালে এদিনত নহয় তিনি চাৰিদিন লগোৱা হয় মানুহ হাজিৰা দিবলগীয়া হয় সেইবাবে টকা পইচাৰ মানে নহ'লে মানে যিকোনো কামো কৰোৱাবৰ কাৰণে অসুবিধা হয় অসুবিধা হোৱাৰ বাবে আমি অসুবিধা হ'লে কামবিলাক ৰখি যায় টকা পইচা নহ'লে সেইটো কাৰণে আমি ওচৰ চুবুৰীয়াৰ পৰা হলেও বিচাৰি যিকোনো কামৰ কৰিবলৈ কাৰণে কৰিবলগীয়া হয় তাৰ যদি ওচৰ চুবুৰীয়াৰ পৰা মানে কাম কৰিবৰ কাৰণে ৰখি যায় সেইটো কাৰণে আমাৰ অসুবিধা হয় মানে নিজৰ যদি উপাৰ্জন নহয় উপাৰ্জন নহ'লে মানে ঘৰ গঁৰাল চৰালবিলাক বনাবৰ কাৰণেও কাম কৰিবলে মানুহকো পইচা পাতি নহ'লে দিগদাৰ হয় সেইটো কাৰণে অসুবিধা হয় তাৰবাবে আমাৰ কিছুমান কাম ৰখি যায়